প্ৰথমবাৰৰ বাবে যেতিয়া মই কিবা এটা ৰান্ধিছিলোঁ সেইটো হৈছে সেউজীয়া বীনৰ সৈতে কণীৰ ছালাদ ইয়াক বনাবলৈ আমি কি কৰিব লাগিব ইয়াৰ বাবে আমাক লাগিব প্ৰায় ছয়শ পঞ্চাছ গ্ৰাম গ্ৰীণ বীন দুই চামুচ অলিভ অইল দুই চামুচ মাখন একাপ বগা ব্ৰেড ক্ৰিম এটা কণী আৰু নিমখৰ প্ৰয়োজন হ'ব বনাবলৈ ডাঙৰ কেৰাহিত নিমখ দি পানী সিজাই ল'ব লাগিব তাৰপাছত আমি তাত বীন দি কিছু সময় ৰান্ধি থাকিব লাগিব এতিয়া বীনখিনি কাষলৈ উলিয়াই অলপ শুকান হ'লে কি কৰিব লাগিব বাতিটোত দিব লাগিব এতিয়া আকৌ কেৰাহিত তেল দি ব্ৰেডক্ৰিমখিনি ভাজি ল'ব লাগিব তাৰপাছত ইয়াৰ বাবে ধনিয়া কণী আদি কেৰাহিত দিব দি ভালদৰে লৰাই ল'ব লাগিব তাৰপাছত পূৰা হ'লে বীনৰ সৈতে বাতিটোত থৈ ভালদৰে মিহলাই ল'ব লাগিব আৰু এনেদৰে আমাৰ সুস্বাদু সেউজীয়া বীনৰ সৈতে কণীৰ ছালাদ ৰন্ধা হৈ যাব